দুই লাখ তেৰ হাজাৰ চাৰিশ বাৰ তিনি লাখ ছয়ত্ৰিছ হাজাৰ পাঁচশ বিছ ছয় লাখ সাতসত্তৰ হাজাৰ এশ বিছ আঠ লাখ বাসত্তৰ হাজাৰ পাঁচশ তেৰ ন লাখ চাবিছ হাজাৰ আঠশ তেসত্তৰ